হেল্ল' মোৰ মানে বাইকে দি যাওঁতে মোবাইল এটা ওলাই কেনে পৰি হেৰাইছে হেৰুৱাৰ কাৰণে ধৰ এখন মোবাইলটো নথকাৰ বাবে মোৰ এই মোৰ যিহেতু মেছেজ বা কি নম্বৰ এইবিলাকতো নোহোৱা হৈ গৈছে সেইকাৰণে ধৰ মই এই নতুন চিম এখন ধৰ ওলাব বিচাৰিছোঁ আৰু কি নতুন চিমখন ওলাব বিচৰা কাৰণে ধৰ কি কি নেতৰ আই ডি খিনি ধৰ জমা দিব লাগিব এইখিনি মানে অলপ জানিলে ভাল আছিল আৰু ধৰ যিহেতু মোৰ নতুন এখন চিম লগা দৰকাৰ আছে সেইটোৰ কাৰণে লাগিছিল আকৌ নতুন চিমৰ কাৰণে অঁ নথিপত্ৰ চব এইবিলাক মেছেজবিলাক হাবি যাবি কিবাকিবি অলপমান লাগেতো সেই তাৰ কাৰণে লাগিছিল হয় হয় নতুন অ নতুন কি হ'ব দে চিমৰ কাৰণে হয় আই ডি আই ডি খিনি মই জমা দিম এই পুলিচ থানাত চিমৰ কাৰণে সেইখন ধৰ মোৰ পুৰণ নম্বৰ নম্বৰটো আছে সেইখন নম্বৰতে চিম এখন ওলাই ল'ব লাগিছিলে ঠিক আছে অঁ হয় ঠিক আছে